আপুনি ৰন্ধাৰ সময়ত কি বাচন আৰু কেটলিৰ ব্যৱহাৰ কৰে আৰু কিয় ৰন্ধাৰ টাইমত আমি বাচন ব্যৱহাৰ কৰোঁ ভাতৰ ভাত বনাবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ চচ গেছত বনালে কুকাৰ খৰিত বনালে চচ আমি চচ বেছিকৈ ব্যৱহাৰ কৰোঁ লৱাৰৰখিনি ডাঙৰ টৌ থাকে টৌটো হাতনি ৰান্ধোঁ আৰু সান্দি থাকে সান্ধিটো কেতিয়াবা ভাত ৰান্ধোঁ আৰু ডাঙৰ কেৰাহি থাকে কেৰাহিটো ভাত ৰান্ধোঁ বিয়া বাৰু হ'লে কেৰাহিতে ৰান্ধে আৰু ঘৰত হ'লে আমাৰ চচত ৰান্ধে চচত ৰান্ধিলে আমাৰ ভাতটো য'ত চচত ৰান্ধিলে মানে ভাল এটা ঢাকনিখনি আমি পানীটো যত ওপৰৰ পানীটো চেকিবৰ কাৰণে ভাল হয় আৰু তাতে মাংস আঞ্জা বনালে কেৰাহিয়ে লাগে কেৰাহি লাগে গাখীৰ গৰম কৰিলে চচপেন লাগে চাহ বনাবলৈকো চচপেনেই লাগে কেটলিটো আমি চাহ বনাওঁ লাল চাহ বনাওঁ মন্দিৰত হওক বা পূজাত হ'লে ডাঙৰ কেটলিত বনাওঁ ডাঙৰ চচত বনাওঁ আৰু তোমাৰ কেটলি ব্যৱহাৰ কৰোঁ ভা ভাত ৰান্ধিবলৈ চচত ব্যৱহাৰ কৰোঁ মানে আমাৰ ভাল হয় বিয়া বাৰুত লাৰিব ভাল হয় পানী বইল হওঁতে বেছি টাইম পানী গৰম হওঁতে বেছি টাইম নালাগে কেৰাহিত ৰান্ধিলে তাৰ সোৱাদটো বেছি হয় আৰু ভাল হয় খুত আৰু কেৰাহিত লাগি নধৰে ডাঙৰ লোহাৰ কেৰাহিত লাগি নধৰে কেটলি আমি হেনদি হাত হাতেৰে ধৰাকৈ কেটলিটো ব্যৱহাৰ কৰোঁ জাৰো আছে জাৰো আছে জাৰটো কেতিয়াবা ব্যৱহাৰ কৰোঁ জাৰত বেছি ভাগ গেছত ব্যৱহাৰ কৰো চৌকাত ৰান্ধিলে আমি কেটলি ব্যৱহাৰ কৰো আৰু বেছি ভাগ আমি এই কি চৌকাতে ৰান্ধোঁ চৌকাৰ ৰান্ধিলে আমি সান্দি সান্দিত বস্তু বনালে মানে পিতলৰ সান্দিত বস্তু বনালে মানে বস্তুখিনি ভাল হয় তাতে আমি মাটিৰে দি এটা লেয়াৰ বনাও ভালকৈ লেয়াৰ আৰু একদম দেখিবলৈ ভাল হয় আৰু মিহি হয় এতিয়া তাৰ সান্দিটো বেয়া ন বেয়া কৰি নেপেলাই গৰমে আৰু আঞ্জা ভাতৰ সোৱাদটো বেছিকৈ আনে বেছি টাইম নালাগে গৰম হ'বলৈ লোহাৰ কেৰাহিত মাংস ৰান্ধোঁ লোহাৰ কেৰাহিত মাংস ৰান্ধিলে ধৰিবলৈ ভাল হয় ছাইদত ধৰাত ব্যৱহাৰ কৰা বস্তু থাকে চচত চচত ভাত ৰান্ধিলে ভাতটো চাই থাকিব পাৰি লাই থাকিব পাৰি সেইবোৰ কাৰণে আমাৰ বাচন লাগে ডাঙৰ ডাং টিং আমি ৰা ৰাখিব পাৰোঁ ডাঙৰ চৰিয়া হ'লে আমি ৰাখিব পাৰোঁ আঞ্জা থবলৈ বাল্টিং লাগে বাল্টিং হ'লে ভাল মাছ থলে চৰিয়াত থব লাগে মাংস বনালে সান্দিত থব লাগে তাত ঢাকনি থাকে ঢাকনি মাৰিব পাৰি ঠাণ্ডা হৈ নাযায় চবজি হেৰি কৰিলে ডাঙৰ সান্দি সান্দি বেছি ব্যৱহাৰ হয় সান্দিটো তোৰ চিলভাৰত থাকে চিলভাৰৰ হ'লে ভাল তে গৰমটো বেছি হৈ থাকে আৰু ধৰিবলৈ ভাল বেছি গৰম হৈ নাথাকে ধৰিবৰ কাৰণে খোৱা বস্তুখিনি গৰম হৈ থাকে কিন্তু হাত হাতত বেছি গৰম নালাগে কাৰণে বহুত সান্দি ভাল হয় আৰু ভাত ভাত ৰান্ধিলে আমাক বেছি ভাগ লাগে বাল্টিং চৰিয়া থব কাৰণে চৰিয়া বাল্টিং জাৰি কেটলি জাৰি বা কেটলি এটা হ'লেও হৈ যায় কেৰাহি ডাঙৰ কেৰাহি ডাঙৰ সান্দি ডাংৰকৈ বেছিকৈ ৰান্ধিলে আৰু পূজা পাৰ্বনত ৰান্ধিলে বিয়া বাৰুত ৰান্ধিলে ডাঙৰ লাগে ঘৰত ৰান্ধিব লাগিলে চৰিয়া বাল্টিং চচ কেৰাহি জাৰ আৰু কেটলি এটা আ আঞ্জা ৰান্ধিলে পানী দিব পাৰি আনি কাষতে চৌকাত ৰান্ধিলে য'ত অঙঠিবোৰ ওলায় আঙঠিবিলাকৰ ওপৰত কেৰা কেটলিটো গৰম কৰিবৰ কাৰণে দি থৈ দিব পাৰি সেই গৰম পানীটো আমাৰ আঞ্জাত দিলে আৰু বেছি ভাল হয় হতটো বেছিকৈ আনে আৰু উতলিব ভাল বেছিভাগ সিন্দি বাচনে আমাৰ প্ৰয়োজন বিয়াত বেছি বাইচন লাগে ডাঙৰকৈ ৰন্ধা যায় ৰান্ধিলে তাতে ডাঙৰ কেৰাহি ডাঙৰ সান্দি ডাঙৰ পিতলৰ চৰিয়া ডাঙৰ বাচন আৰু বিলাবৰ কাৰণে বহুত ধৰণৰ বহুত বাচন আছে বহুত লাগে বেছিভাগ আমাক সিন্দি বাচন বহুত প্ৰয়োজন আৰু ঘৰত ৰান্ধিলে চৌকাত ৰান্ধিলে গেছত ৰান্ধিলে বেছি বাচন কুকাৰ এটা হ'লে হ'ল আঞ্জা ৰান্ধিবৰ কাৰণে কেৰাহি কেৰেহি হ'লেই হ'ল কাৰণ তাৰ পৰা আমি বাঢ়ি ল'ব পাৰিম যিহেতু ঘৰত সদস্য বেছি নাথাকিলে চাৰিজন সদস্য থাকিলে কুকাৰত পৰা ভাতকেইটা বাঢ়িব পাৰি কে কেৰাহিৰ পৰাই বস্তুখিনি দি ল'ব পাৰি চবজিখিনি কেৰাহিৰ পৰাই ল'ব পাৰি বেছি বাচন নালাগে বাহিৰত ৰান্ধিলে লগৰ লগত ৰান্ধিলে যিটো কেৰাহি চৌকাত বহাইছোঁ সেইটো কেৰাহিত দুবাৰকৈ বহা তাৰে যিতু খোৱা বস্তু থাকে ভাতটো হওক বা ভাতটো বেলেগ এটা বাচনত থৈ দিয়ক নেক্সা সেইটো তাৰ পিছত সেইটোকে আমি আৰু এক বাৰ চৌআত বহাও সেইটোতে আমি আৰু একবাৰ চৌকাত বঢ়াও সেইটোতে বনাওঁ আৰু থবৰ কাৰণে আৰু বেলেগ এটা বাচন লাগিল চৰিয়া ডাঙৰ চৰিয়া এটা লাগিল থব কাৰণে আৰু লাষ্টত আমাৰ যোনটো মাংসহেতি ফাৰ্ষ্ট প্ৰথমে বনোৱা মাংসখিনি থবৰ কাৰণে ডাঙৰ এটা চৰিয়া লাগিল তাৰ ওপৰত আক ঢাকনি এখন লাগিল বেছি লাগিল ওৰাল এটা লাগিল আদা নহৰু থেতেলিবলৈ সেইটো ওৰালটো এটা লাগিল আজিকালি পেকেটত ওলাইছে পেকেটটো বেছি সোৱাদজনক নহয়